আমাৰ অসমীয়া খাদ্য বিভিন্ন ধৰণৰ ও ব্যৱস্থা আছে যেনেকৈ আমি কলপচলা খাওঁ বা কঁঠালৰ মুচি তৈয়াৰ কৰি আমি খাওঁ বা বাঁহৰ গাজ খুন্দি পেলাই আমি তাক আ মানে এইটো খৰিচা হিচাপে আমি ব্যৱহাৰ কৰোঁ যেনে আমি সৰিয়হ পিচি পেলাই বা মিক্সিত দি তাত বনাই খাৰলি হিচাপে ব্যৱহাৰ কৰোঁ বা আমাৰ জলকীয়াবিলাকো আমি আচাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ আমাৰ আমাৰ চাউল সিজাই পেলাই আমি পানী দি তাত পঁইতা ভাতৰ নিচিনাকৈও ব্যৱহাৰ কৰোঁ বা আমি আমৰ আমবিলাক আমবিলাক আমি সময়ত আনি পেলাই এই বুঢ়া নোহাৱাৰ আগতে গতিকে সেইখিনি আমি শুকুৱাই মেলি আমি আচাৰ হিচাপেও আমাৰ খাদ্যাভাসত পৰিণত কৰিব পাৰোঁ বা আমাৰ নেমুবিলাক যেতিয়া আমি পকি যায় পকা সময়ত আমি কি কৰোঁ সেইবিলাক আনি পেলাই কাটি পেলাই শুকুৱাই পেলাই তাৰ বাকলিখিনি আমি এটা ভাল এইটো মানে খাদ্য হিচাপে ব্যৱহাৰ কৰা যায় আচাৰ নিচিনাকৈ তৈয়াৰ কৰি ল'ব পাৰোঁ আমি আদি তেনেকৈ আমাৰ বগৰী বগৰীবিলাক আমি কেতিয়াবা বগৰী তেলত দি পেলাই ভাজি পেলাই সেইখিনি শুকুৱাই ধুনীয়াকৈ আমি আচাৰ হিচাপেও খাব পাৰোঁ বা বগৰী গুড়ি কৰি পেলাই সেইটো বগৰী গুড়া বুলি কয় সেইটো বগৰী গুড়া হিচাপেও আমি এ খাব পাৰোঁ ঠিক তেনেকৈ আমি আমাৰ এনেকুৱা ধৰণৰ বিভিন্ন খাদ্যাভাস আমাৰ আছে